পৰ্যটনস্থলীবিলাককতো জনপ্ৰিয় কৰে ছচিয়েল মিডিয়াই আগৰ দিনত ছচিয়েল মিডিয়া নাছিল যদিও মানুহে জানি শুনিয়ে গৈছিলে বদ্ৰীনাথ কেদাৰনাথ ইত্যাদিবিলাক যেনেকৈ আমাৰ শিৱসাগৰ শিৱদৌল চৰাইদেউ যেনেকৈ আগ্ৰা তাজমহল এইবিলাক কিন্তু তথাপিতো মোৰ অভিজ্ঞতা কি কয় মই লিখোঁ এইবিলাক ভ্ৰমণ কাহিনী লিখিছিলোঁ আগত আৰু ভাল লাগে ডায়েৰী লিখোঁ সেইবিলাকে আমাক আগ্ৰহ জন্মায় জেগাবিলাক ফুৰিবলে যেনেকৈ চাউথ ইণ্ডিয়ালৈ যাওঁতে মহাবালিপুৰাম ফু গৈছিলোঁ ঠিক তেনেকৈ কালামৰ কাৰণে ৰামেশ্বৰম চাই আহিছোঁ ভাল লাগিলে চাই তাত ৰামায়ণৰ লগত সম্পৰ্ক আছে গতিকে ভাল লাগে এইখিনিয়ে আৰু